হেল্ল' অঁ দত্ত দা অঁ মই যে আপোনাৰ দোকানত অৰ্ডাৰ কৰিছিলোঁ চাওমিন আৰু মাংস ৰুটি অঁ আপুনিতো মোক ঘৰলৈ দি পঠিয়াম বুলি ক'লে অঁ আপুনি যিজন ল'ৰৰ হাতত দি পঠিয়াইছিলে তেখেতে আহি বস্তুটো মোকতো ঘৰত নিদিলে তিনিআলিৰ পৰা ফোন কৰিছে যে আপুনি তিনিআলিলৈ ওলাই আহক বস্তুখিনি ইয়াৰ পৰা নিয়কহি অঁ মই বস্তুখিনি আনিব কাৰণে তিনিআলিলৈ গ'লোঁ কিন্তু ইমানডখৰ ৰাস্তা মোক কেলে খোজকঢ়াব লাগে মইতো আপোনাক অৰ্ডাৰ কৰিছোঁ আপুনি ঘৰত দিম বুলি কৈছিলে ঠিক আছে বাৰু বস্তুখিনি মই আনিবলৈ গ'লোঁ তিনিআলিলৈ তিনিআলি বুলি বস্তুখিনি আনিবলৈ যাওঁতে আপোনাৰ ল'ৰাটোৱে মোক অলপ বেয়া ব্যৱহাৰ কৰিছে বস্তুখিনি দামদৰ বাৰু কথাই নাই আপোনাৰ লগতহে দামদৰ পাতিছিলোঁ দিয়াত অলপ বেয়া ব্যৱহাৰ কৰিছে মানে ঠেকেচ মেকেচকৈ বস্তুবিলাক দিছে আৰু ইমান দূৰলৈ মোক মাতি নিছে আপুনিতো ঘৰলৈহে পঠিয়াইছিলে চাগে এইটো আপুনি আপোনাৰ ল'ৰাটোক ক'ব অৰ্ডাৰ অৰ্ডাৰ আৰু আপোনালোকে পইচা লৈহে বস্তু দিছে সেইকাৰণে আপোনালোকে এই ল'ৰাটোক বুজাব যে অৰ্ডাৰ অৰ্ডাৰ বস্তু অৰ্ডাৰ মতে দিব লাগে আপোনালোক ডেলিভাৰী ল'ৰাবিলাক ডেলিভাৰী হিচাপে পঠিয়াইছে গতিকে ডেলিভাৰীয়ে নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট সময়ত বস্তুটো দিয়াটো ভাল আপুনি আপোনাৰ ল'ৰাটোক ভালদৰে শিক্ষা দিব আপোনাৰ কাষ্টমাৰ বাঢ়িব লাগে আজি মোক বেয়া ব্যৱহাৰ কৰিলে কাইলৈ বেলেগ এজনক কৰিব আপোনাৰ কাষ্টমাৰ ভাঙিব গতিকে আপুনি আপোনাৰ ল'ৰাটোক ক'ব এনেকুৱা ডেলিভাৰী হৈ গ'লে মানে মানুহক ভাল ব্যৱহাৰ কৰিবি মানুহক বেয়া ব্যৱহাৰ নকৰিবি আপুনি ক'ব দেই কথাটো ল'ৰাটোৱে কিন্তু ব্যৱহাৰটো ল'ৰাটোৰ ব্যৱহাৰটো মই ভাল নাপালোঁ হ'ব ৰাখিছোঁ